সাঁতোৰটো মানে আমি সৰুতে নিজে নিজে শিকিছিলোঁ প্ৰথমে কম পানীত তাৰপিছত আৰু অলপ বেছি পানীত আৰু আমি নিজে নিজে অভ্যাস কৰিয়ে শিকিছিলোঁ আমাক কোনেও শিকোৱা নাই আজিকালি মানে ল'ৰা ছোৱালীবিলাকক এইবিলাক চুইমিং পুলত শিকাইছে মানে শিকায়োতো প্ৰশিক্ষণেই দিছে বাৰু আজিকালি সেইটো আমাৰ দিনত সেইটো আমি নিজে নিজেই শিকা আছিলে আমাক কোনো সহায় নাছিলে মানে কাৰো আমি নিজে সাঁতোৰি সাঁতোৰি শিকিলোঁ সাঁতোৰটো লাগেও বাৰু মই ভালো পাওঁ কিয়নো বানপানী অঞ্চলততো এইটো লাগেই আৰু সাঁতোৰটো শিকিলে মানে পানীত পৰি মৃত্যু হোৱাৰ মানে ভয় নাথাকে সাঁতোৰটো শিকিলে বহুত সহায় হয় আমাৰ কেতিয়াবা নৈত বা পুখুৰীত পৰি গ'লে মানে সাঁতোৰটো থাকিলে অকণমান সাঁতোৰিলেও বেলেগ নাৱৰীয়াই হ'লেও মানে আমাক বচাবলৈ মানে সক্ষম হয় যদি সাঁতোৰটো মানে আমি নাজানো তেতিয়া পতককৈ আমি ডুবি মৰি যোৱাৰ চাঞ্চ থাকে সেইটো কাৰণে আমি সাঁতোৰটো আমাৰ সকলোকে মানে সাঁতোৰটো লাগেই আৰু বিশেষকৈ পানী উঠা অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ অতি প্ৰয়োজনীয়